হেল্ল' মঞ্জু দেৱী হয়নে অঁ মই ডক্টৰ সুদীপ্তা শৰ্মাই কৈছোঁ অঁ আপুনি চেক আপৰ কাৰণে আহিছিল তাৰ ৰিপৰ্টটো আহিছে মোৰ হাতত অঁ ৰিপৰ্টটো মতে আপোনাৰ অলপমান ব্লাড প্ৰেচাৰটো বেছি আছে আৰু চুগাৰটো অলপমান বেছি আছে অঁ গতিকে আপুনি ৰিপৰ্টটো সোনকালে লৈ যাব অঁ আৰু ব্লাড প্ৰেচাৰটোৰ কাৰণে নিয়মিত সোনকালে উঠিব উঠি অলপমান গৰম পানী খাব অলপমান যোগা কৰিব আৰু বেছি ষ্ট ষ্ট্ৰেচ নল'ব বেছি চিন্তা নকৰিব আৰু টেবলেটকেইটা খাব নিয়মিতভাৱে আৰু আপোনাৰ চুগাৰৰ কাৰণে চেনি কমকে খাব আৰু আলু অলপ কমকৈ খাব মানে পাৰিলে আপুনি কি কৰক দুসাঁজ খোৱা কৰক দুপৰীয়া সাঁজ আৰু ৰাতি ৰুটি খাব তাৰ পৰা মেনেজ হৈ যাব বাকী চিন্তা কৰিব লগীয়া একো নাই বাকী চব নৰ্মেল আছে ব্লাড টেষ্টো নৰ্মেল আছে অঁ বাকী চব ঠিকে আছে বাকী আপোনাৰ কি কি প্ৰব্লেম আছে ক'ব নেকি মাথাটো ঘূৰাই নেকি মাজে মাজে অঁ আচ্ছা আৰু মাথা ঘূৰালে আপুনি কি কৰে টেবলেট বিষৰ টেবলেট খায় নেকি অঁ বিষৰ টেবলেটটো অলপ বেছিকৈ নাখাব মানে সেইকাৰণে অলপ বেলেগ বেলেগ প্ৰব্লেম হয় না মানুহৰ অলপ তেল ভিক্স এনেকুৱা লগাব বাকী গাৰ বিষ আছে নেকি আপোনাৰ ঠিকে আছে বাৰু আৰু খোৱা লোৱা আপুনি আলু বেছিকে খায় নেকি অঁ আৰু কিছুমান বস্তু ৰঙালাওটো বেছি নাখাব ৰঙালাও চয়াবিন বেছি নাখাব এইবিলাক বেয়া থাইৰডৰ কাৰণেও বেয়া আচ্ছা বাৰু আৰু বেলেগ ডাক্টৰকো দেখুৱাইছিল নেকি ঠিকে আছে আপুনি ৰিপৰ্টটো সোনকালে লৈ যাব আৰু আপোনাৰ বেলেগ টেষ্ট কৰিব লগীয়া নাই ব্লাড টেষ্টো নৰ্মেল ঠিকে আছে সোনকালে আহি লৈ যাব আৰু ঔষধখিনি আপুনি টেবলেট খিনি লৈ যাব আৰু নিয়মিতভাৱে খাব পুৱা দুপৰীয়া ৰাতি খাব আৰু দুই মাহৰ মূৰে মূৰে প্ৰেচাৰটো আপুনি চেক আপ কৰি থাকিব মুঠতে টেবলেট খাব নাপাহৰিব বাকী অলপমান নিজৰ শাৰীৰিক চৰ্চা কৰি থাকিব চিন্তা বেছি নকৰিব বাকী ঠিকে আছে দিয়ক অলপ খোৱা বোৱাত হিচাপমতে খাব পানী বেছিকৈ খাব

বাকী ঠিকে আছে আপুনি ৰিপৰ্টটো লৈ কিনি সোনকালে গুচি যাব হ'ব দিয়ক ভাল লাগিল